মোক আপোনাৰ নিজৰ পৰিয়ালটোৰ সুখৰ বাহিৰে একো বস্তুৱে সুখী কৰিব নোৱাৰে নিজৰ পৰিয়ালটো আৰু নিজৰ চাকৰিৰ বাহিৰে মোক একো বস্তুৱে সুখী কৰিব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দি মই বহুতখিনি চেষ্টা কৰি আছোঁ যাতে চাকৰি এটা কৰি নিজৰ পৰিয়ালটো সুখী কৰিব পাৰোঁ সেই বস্তুটোৱেহে মোক সুখী কৰিব পাৰিব নিজৰ পৰিয়ালটোৰ সুখ বিচাৰিব হ'লে নিজৰ ভৰিৰ ওপৰত উন্নতি সাধন কৰিব লাগিব ভৰিৰ ওপৰত নিজৰ থিয় দিব লাগিব সেইটোৱে বিচাৰোঁ মই